আমি নতুন ৰেচিপিসমূহ ইউ ইউটিউবতে চাওঁ কাৰণ মোবাইলটো হাতত থাকে বনাব সময়ত মোবাইলটো হাতত লৈ ইউটিউবটো লগাই বনাবলৈ আমাৰ খুব সহজ হয় সেইটো কাৰণে বেছিভাগ আমি ইউটিউবত চাই ৰেচিপি কিছুমান বনাওঁ কিয় বনাওঁ মানে খাব টেষ্টটো বেলেগ বেলেগ হয় আৰু খায়ো ভাল লাগে বা দি মানুহক ভাল লাগে টেষ্টটো বেলেগ বেলেগ হ'লে একেটা বস্তুকে বহুত কেইবাটাও ষ্টাইলত বনাব পাৰি ধৰা মাংসখিনিয়ে এতিয়া একেটা হেৰিয়াতে বনাই থাকিলে খোৱাতকৈ ধৰি লোৱা বাটাৰ চিকেন কৰিও ইউটিউবটো চাই ৰেচিপিসমূহ চাই আমি বাটাৰ চিকেনখিনিও বনাব পাৰিলোঁ বা চিকেন তণ্ডুৰিও বনাব পাৰিলোঁ কিন্তু আৰু চিকেন আলু দি মেলিও দিও এনেকৈ বনাব পাৰি ৰেচিপি সেইটো কাৰণেই চোৱা হয় ইউটিউবৰ পৰা যিকোনো বস্তু সহজে বনাব পাৰি বা আগৰ আমাৰ লুকাই যোৱা এতিয়া পিঠাখিনিয়ে ধৰি লওক মাহঁতে আগৰ কেনেকৈ বনাইছিলে বা আগৰ কি পিঠা আছিলে এইখিনিও আমি ইউটিউবত চাই ৰেচিপি চায়ে আমি আজিকালি বনাই ল'ৰা ছোৱালীক আকৌ দিওঁ সেনেকেই শিকি শিকা নিচিনাও হয় খায়ো টেষ্টটো অলপ বেলেগ পাওঁ ৰেচিপিৰ পৰা সেইখিনিয়ে আৰু